হয় মই

যেনেকৈ আমাৰ ইয়াত ওচৰতে আছে চৰাইদেউ

মৈদামসমূহ আছে আৰু সেই মৈদামবোৰ তাত বহু বছৰ ধৰি আজিও মানুহে চাবলৈ গৈ গৈ থাকে তাত মানে বহুত ভাল লগা এটা ঠাই আৰু

তাতেই এসাঁজ সকলোৱে মিলি লৈ তাতেই ভোজ ভাত খায়

বিশেষকৈ আমাৰ

বহুত মানুহ আহি অগনন মানুহ আহি তাত লানি নিচিঙাৰ সোঁত বয় বিশেষকৈ আমাৰ